আপুনি যদি এখন বেলেগ দেশলৈ ভ্ৰমণ কৰাৰ সুবিধা পায় তেন্তে সেইখন কি হ'ব কিয় যদি মই এনেকুৱা যদি সুবিধা পাওঁ মই নিশ্চয় এখনে মোৰ মনৰপৰা মোৰ ইচ্ছা বহুত আছে মোৰ সপোন আছে য'ত মই উত্তৰাখাণ্ড যাবলৈ মোৰ বহুত ভাল পাম আৰু বহুত যাবলৈ মই বহুত মন আছে বহুত ইচ্ছা কৰোঁ য'ত মই তাকে যাবলৈ মই বহুত আনন্দিত হ'ম তাতে যাবলৈ পাৰিলে আৰু মই মনেদিও ভাবোঁ আৰু মই সপোন উত্তৰাখাণ্ড তাতে আমাৰ বাাবা কেদাৰনাথৰ দৰ্শন কৰিব পাৰিম য'ত আমাৰা বাবা কেদাৰনাথ বাবা কেদাৰ থাকে কেদাৰনাথত যাব পাৰিম য'ত সকলোৱে যাই আছে চাই আছে য'ত আমাৰ মোৰ সপোন যেতিয়া যিহেতু যাবলৈ বহুত ধৰি লওক পইচা পাতিৰ প্ৰয়োজন হ'ব যাব নোৱাৰোঁ যাওঁ বুলি যাব নোৱাৰোঁ য'ত মনৰপৰা বহুত ইচ্ছা য'ত পৰিৱেশটো বহুত ভাললগা চাই আহিছোঁ চিনেমাতো আদি দেখিছোঁ চিনেমাত দেখাওঁতেতো মোৰ বহুত মন গৈছিল চাবলৈ এতিয়াও লগৰবোৰ যায় ব্লগ চ্লগ ব্লগ চেনেল বনাই কিছুমানে ফটো দিয়ে বহুত যায় মোৰ লগৰ দুজনমানে গৈছে যি বহুত ৱাটাৰফল দেখিব পাৰি বৰফ আছে পাহৰ আছে বহুত ধৰণৰ ৱাটাৰ ক্ৰছিং কৰিব পাৰি বহুত বহুত বহুত সৰু সৰু বহুত টেম্পুল আছে তাত চাবলগীয়া তাতে যাওঁতে যোৱা হয় যোৱা তাতে যাৱা গ'লে আমি এইটো এইটো নদী কি নদীটো আছিল আমাৰ দুটা নদীৰ মিলন হয় মিলন নদীখনৰ নামটো পাহৰিলোঁ কিন্তু ভাল লাগে আৰু চাই চাইছোঁ আৰু আৰু এটা নদী আছে য'ত তাতে গা ধুলে বোলে পূণ্য হয় বহুত ধৰণৰ পূণ্যৰাজি বেমাৰ আদিও নোহোৱা হয় গৰম পানী ওলাই তাৰফালে তাতে মই যাবলৈ বহুত মন সৰুৰপৰাই ধৰি লওক শুনি আহিছোঁ আৰু এতিয়া ডাঙৰ হৈছোঁ মোবাইলত চাই আছোঁ বহুত ব্লগ বনাই তাকে গৈ আৰু চাব লগা বহুত আছে য'ত বাবা কেদাৰনাথক এটা শিলে এটা ভীম শিলা বুলি কয় য'ত শিল এটা শিল এটা আহি পেলাই মন্দিৰটোক বচাইছে পাহাৰকেইখন দেখিবলৈ এটা সৌন্দৰ্য য'ত দেখিবলৈতো ভাল লাগে আৰু বহুত চাবলগীয়া আছে বাবা কেদাৰনাথত গ'লে মই বহুত মন ভাল লাগিব য'ত মন্দিৰটো দেখিলেতো ভাল লাগিব য'ত যোৱা সময় য'ত লগৰবোৰৰ লগত মিলি পেলাই একেলগ কথা পাতি লগৰ লগত গৈ গৈ গৈ গৈ মন্দিৰ পাম যে যোৱাত কিছুমানে কয় নহয় মই মই মোৰ আছ্লি মাজা মঞ্জিল পৰ নেহি চফৰ পৰ হেই সেইটো যোৱাৰ সময়খিনি বেছি ভাল লাগে য'ত লগৰবোৰৰ লগত যাম আজিলৈকে ক'তো ভ্ৰমণত দূৰ ভ্ৰমণত যাই পোৱা নাই কোনো বেলেগ দেশলৈ যাই পোৱা নাই য'ত তাতে যাবলৈ পালে ভাল মোৰ প্ৰথমবাৰৰ বাৰে যাম য'ত বহুত ভাল লাগিব আৰু মনটো লগৰবোৰৰ লগত যাম একেলগে কিছুমান কথা পাতিম ফটো উঠিম বেলেগ দেশত কিবা এটা খাম নিজৰ দেশতো খাই আহিছোঁ বেলেগ দেশতো কিছুমান বস্তু খাই চাম খাবলৈ চেষ্ট আমি কৰিম ভাল লাগিব তাতে গৈ বহুত মন মোৰ কেদাৰনাথলৈ যাবা বহুত উৎসাহত আছে তাতে যাবলগীয়া তাতে য'ত মই কেতিয়াবা ভৱিষ্যতলৈ মই যেতিয়া শুভ যেতিয়া ভৱিষ্যতলৈ যাব মই কিছুমান সুবিধা পাম নিশ্চয় তাতেই মই যাবলৈ চেষ্টা কৰিম আৰু যাম আৰু মোৰ বহুত ভাল লাগব বহুত মানে মই নিজৰ অন্তৰক মই বুজাব নোৱাৰোঁ কিন্তু মোৰ বহুত ভাল লাগে য'ত মই যাম যাবলৈ মই বহুত চেষ্টা কৰোঁ তাতে বাবা কেদাৰনাথ আছে সেইটোৱে মোৰ দৃশ্যৰ মোৰ মঞ্জিল মঞ্জিল বুলি ভাবিলেও মোৰ দৃশ্য সেইটোৱে মই যাব মই বহুত চেষ্টা কৰোঁ যাব বহুত ইচ্ছা আৰু মোৰ বহুত মন যায় তাতে যাব বাবা কেদাৰনাথৰ তাত বহুত পাহাৰ ৱাটাৰফল ফল্চ চিনাৰী দেখিলেও মই ৱাটাৰফল দেখি পোৱা নাই ৱাটাৰ ক্ৰচিং মই কৰি পোৱা নাই তাত তাতেপৰা এবাৰ পাহাৰৰ মাজেদি পানীবোৰ বৈ থাকে চাব বহুত ইচ্ছা যায় বৰফ বৰফবোৰ চুই চাব মোৰ বহুত মন আছে বহুত মই বুজাব নোৱাৰোঁ য'ত যাবলৈ বহুত মন আছে তাতে যাব পাৰিলে মই বহুত ভাল লাগিব নিশ্চয় মই তাতে যাব চেষ্টা কৰিম ভৱিষ্যতলৈ যদি ভগৱানে নিলে বাবা কেদাৰনাথে সেই ৰাস্তাটো মোক দিয়ে মই নিশ্চয় তাকে যাম আৰু তাতে চাবলগীয়া বহুত আছে দুটা নদীৰ মিলন হৈছে সেই দুয়োটা নদীৰো বহুত ৰহস্য আছে মই সিমান ভালকৈ ঠিককৈ নাজানো তাত শুনি আহিছোঁ বেছি মনত মানে মনত নাই কিন্তু শুনি আহিছোঁ দুটা নদীৰ মিলন হৈছে এটা নদীৰপৰা এই গৰমপানী গৰমপানী হয় য'ত বেমাৰ আদি কাট যায় দোষ কিবা তাৰে ৰহস্য আছে ৰহস্যবোৰ জানিব মন যায় ঘূৰিব মন যায় পাহাৰৰ ওপৰত বিশেষকৈ মোৰ ৱাটাৰফল ৱাটাৰফল চাব আৰু পাহৰৰপৰা যাব বহুত মন আছে বহুত ইচ্ছা আছে যাবলৈ বহুত চেষ্টা কৰিছোঁ বহুত বহুত ভাল লাগে মোক